সেউজীয়া আৰু পৰিষ্কাৰ পৰিৱেশ সুৰক্ষিত হৈ থাকিবলৈ প্ৰধান কাৰণটোৱে হৈছে শিক্ষা মানুহ শিক্ষিত হ'লেহে আমাৰ পৰিৱেশটো সুৰক্ষিত হৈ থাকিব কাৰণ মানুহ মানুহ যদি পৰিৱেশটো যদি সুৰক্ষা সুৰক্ষিত কৰি ৰাখিব লাগে তেনেকে সেনেকে হ'লে আমাৰ ওচৰে পাজৰে থকা যিবিলাক গছ বন সেইবিলাক আমি ধ্বংস কৰিব নালাগিব যিবিলাক পুৰণা হাবি বা যিবিলাক জংঘল আছে ঘন জংঘল আছে এইবিলাক আমি ধ্বংস কৰিব নালাগিব এইবিলাক ধ্বংস কৰিলে আমাৰ সেউজীয়াৰ বিনষ্ট হ'ব আৰু লগতে পৰিৱেশো বিনষ্ট হ'ব আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আমি আমাৰ চ চৰকাৰী যদি কিছুমান উদ্যোগ যদি স্থাপন কৰিবলৈ হয় বা এনেকুৱা ধৰণৰ যদি কিবা কিবা যদি কাম হাতত লয় তো সেইবিলাক আমাৰ পৰিৱেশটো চাই পেলাইহে কৰিব লাগিব আৰু পৰিৱেশটো মেইনকে সুৰক্ষিত কৰি ৰাখিবলৈ গছপুলি ৰোপণ কৰিবই লাগিব কাৰণ গছপুলি যদি এজোপা গছ যদি কাটে তাত দহজোপা গছপুলি ৰোৱাৰ যিটো সংকল্প এইটো বস্তু তাৰ ঠাইত কৰিবই লাগিব নহ'লে কিন্তু আমাৰ পৰিৱেশ আৰু সেউজীয়া লগতে পৰিৱেশ কিন্তু সুৰক্ষিত হৈ নাথাকে তেনে নকৰিলে তাৰপিছতে হৈ গ'ল পৰিষ্কাৰ পৰিৱেশ কৰি থাকিবলৈ অ'ত ত'ত জাবৰ জোঁথৰ পেলোৱা এইবিলাক কাম আৰু থাকি গ'ল আজি আজিৰ যুগ যান্ত্ৰিক যুগ এই যান্ত্ৰিক যুগৰ যিবিলাক আমাৰ প্লাষ্টিকেই হওক বা যিবিলাক গাড়ী বতৰৰ পৰা আদি কৰি যিবিলাক ডাঙৰ ডাঙৰ আৱৰ্জনা সৃষ্টি হয় এই বস্তুবিলাক আমি য'ত ত'ত পেলাব নালাগিব তো এই বস্তুবিলাক ইফাল সিফাল হ'লে আমাৰ পৰিৱেশ সুৰক্ষিত হৈ নাথাকিব ইয়াৰ লগতে হৈ গ'ল পৰ্যটন পৰ্যটনে আমাৰ সেউজীয়াক বা পৰ্বত পাহাৰক প্ৰভাৱিত কৰাৰ মেইন কাৰণটো হ'ল পৰ্যটনৰ কাৰণে আমাৰ কিছুমান পৰ্যটনস্থলী নিৰ্মাণ কৰিবলৈ লৈছে যাৰ বাবে পাহাৰ কাটিবলৈ লৈছে গছ কাটিবলৈ লৈছে পাহাৰ কটাৰ কাৰণে এনেকুৱা ধৰণৰ হৈছে যে ভূমিস্খলৰ সৃষ্টি হৈছে গছ কাটিবলৈ লৈছে গছ কটাৰ ফলত আমাৰ এনেকুৱা হৈছে বানপানীৰ সৃষ্টি হৈছে মাটি খহিছে তাৰপিছত আৰু সেই এনেকুৱা ধৰণৰ পৰ্যটনত স্থলীৰ কাৰণে যিবিলাক আমাৰ আপোনাৰ ঘৰ বা এনেকুৱাবিলাক বিল্ডিংবিলাক নিৰ্মাণ কৰাৰ ফালে মানুহৰ তাত এনেকুৱা হৈছে বেমাৰ আজাৰো বাঢ়িবলৈ লৈছে আৰু এইবিলাক সুবিধাৰ কাৰণে কিছুমান উদ্যোগিক কাম লৈছে এই কামবিলাকৰ পৰা যিবিলাক ৰাসায়নিক পদাৰ্থ ওলাই আহে সেইবিলাকৰ পৰা মানুহৰ বেমাৰ আজাৰ পশু পক্ষী বেমাৰ আজাৰ পৰিৱেশৰ যিখিনি পশু পক্ষীৰ পৰা আদি কৰি থাকে চৰাই চিৰিকটি সকলোৰে অনিষ্ট হৈছে আৰু সেয়ে সেউজীয়া আৰু পৰিৱেশ পৰিৱেশ সুৰক্ষিত হৈ থকা নাই এইবিলাক কাৰণতে আৰু এইবিলাক কাৰণত এইবিলাক বস্তু ঠিক কৰিবলে হ'লে বিশেষকৈ চৰকাৰে পদক্ষেপ ল'ব লাগিব চৰকাৰৰ লগতে